কি খবৰ হে এটা অঁ যোৱাকালি জুবিনদাৰ নতুন গান এটা ৰিলিজ হ'ল চাইছানে নাই তইতো জুবিনদাৰ পুৰা ফেন মই মানে ক'লোঁ যে জুবিনদাৰ ফেন হয় তই ত' গানটো শুনিলিনে নাই ত' কল কৰোঁ তোক অঁ বৰ্তমানটো ভাইৰেল চলি আছে দেচোন গানটো

হৃদয় ফাটি যায় বেটা বহুত ভাল লাগিছে দেছোন মানে আগৰ ব্ৰেক আপৰ কথাবিলাক মনত পৰি যায় গানবিলাক চাই শুনি

মইতো নতুনকৈ অঁ এটা অঁ ঠিক আছে দিয়া অহা কালি ফোন কৰিম তোক